যুৱ প্ৰজন্মলৈ পৰামৰ্শনো কি আগবঢ়াম আজিকালিতো ছাত্ৰ ছাত্ৰীসকলে বা কিছুমান ব্যক্তিয়ে নিজকে খেতিয়ক বুলি ক'বলৈ লাজ পোৱা হৈছে আৰু প্ৰায়খিনিয়েতো যিসকল ব্যক্তিয়ে খেতি কৰে সেইখিনি ব্যক্তিক এনেকুৱা দেখা যায় তেওঁলোকে খেতিৰ টাইমত খেতিটো কৰে আৰু বাকী টাইমত মাটিখিনি ঠিক যেনেকে থাকে তেনেকে পৰি থাকে শুকান হৈ একো খেতি কৰা দেখা পোৱা নাযায় আৰু এইখিনিতে এটা কথা কওঁ আমি যোৱা বছৰ লগৰ দুই তিনিজনে মিলি অলপ আলু খেতি কৰিছিলোঁ আৰু প্ৰায় আমি বিছ কেজিমান আলু ৰুইছিলোঁ ইমানো ৰোৱা নাছিলোঁ আৰু আমি বিছ কেজিত প্ৰায় ষাঠি কেজিমান আলু ওলাইছিল তাৰ পৰা আৰু সেইখিনি আমি বজাৰত বিকিবলৈ লৈ গৈছিলোঁ তাৰ পৰা আমাৰ বহুত লাভো হৈছিলে আৰু মই অলপ আদা আনিছিলোঁ এঠাইৰ পৰা ঘৰতে খাম বুলি কিন্তু সেইখিনি আদা ৰুই থোৱাৰ পিছত আমি খাবলে যি কেইডাল আনিছিলোঁ আদ আদা তাৰ পৰা এতিয়া আমি বহুত খিনিয়েই পাই আছোঁ বৰ্তমানলৈ খায়েই আছোঁ সেইখিনি আদাই আৰু অহাবাৰলৈ যদি তাৰে অলপ ৰুই থোৱা হয় আমি আকৌ অহা বছৰলৈ খাব পাৰিম আৰু আমি তেনেকে বাহিৰা ঔষধ বা সাৰ আমি ব্যৱহাৰ কৰা নাছিলো নিজৰ ঘৰৰে সাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু আজি কালি কি হোৱা দেখা যায় প্ৰায়সকলে খেতিয়ে হওক বা শাক পাচলিয়ে হওক প্ৰায়খিনিত মেডিচিন দিয়া দেখা যায় সেই মেডিচিনটো নিদি ঘৰতে সাৰ উৎপন্ন কৰি যাতে খেতি কৰিব পাৰে আৰু যিমানে শিক্ষিত নহওক কিয় তেওঁলোকে খেতিয়ক বুলি কবলৈ কোনো লাজ কৰিব নালাগে নিজৰ কৰ্মটো নিজে কৰি তেওঁলোকে আগবাঢ়ি যাব লাগে আৰু খেতিতো কেৱল নিজৰ কাৰণে বুলিয়ে নহয় সকলোকে যদি এটা ভাল খাদ্য বা শাক পাচলি দিব পাৰে সকলোৰে স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু নিজৰো স্বাস্থ্য ঠিক থাকে বেলেগৰো স্বাস্থ্য ঠিক থাকে